অঁ কওকচোন বাৰু দাদা অঁ কওক

অঁ পাব পাব কিমান লাগিছিলে বাৰু মানে আপোনাক কেনেকুৱা ধৰণৰ লাগিছিলে বাৰু চবৰে দামটোতো বেলেগ বেলেগ

সেনেকৈ মানে কেনেকৈ প্ৰত্যেকটো কিমান দি দিম আকৌ পেক কৰি থ'ব লাগিব যে সেইটো কাৰণে সুধিছোঁ বনাই দিম ন আপুনি আহি আছে নেকি এইফালে আপুনি আহি আছে নেকি অঁ অঁ অঁ তেতিয়া মই গোটেইখিনি পেক কৰি থ'ম বাৰু আপোনাৰ অকণ দিগদাৰ হ'ব নেকি এনেই আগবেলা নোৱাৰিলেও পিছবেলা দিলে হ'ব নাই বাৰু অঁ অঁ আপুনি আগতেও নিছে কিবা মোৰ ইয়াৰপৰা অঁ ভালেই লাগিছে বাৰু দিয়ক কেনেকুৱা হৈছে খেতি

অঁ এই থাকেই আৰু এইবোৰ দিয়ক আমাৰ নিচিনা খেতিয়ক মানুহবোৰৰ থাকিবই আৰু বাকী ঠিকে আছে নহয় দামখিনি আপুনি নিছেই দেখোন আগৰপৰা আপোনাকনো কি দাম কম আৰু তেতিয়াহ'লে বাকী মানে কি হয় এশ ডেৰশ তেনেকৈ আছে আৰু সিমানতে পাই যাব কিবাকিবি আৰু ধৰক ডিস্কাউণ্ট কৰিম আৰু নিয়েই থাকে আপুনি আৰু অঁ অঁ মই ফোন কৰি দিম ফোন কৰি দিম যদি মই নোৱাৰোঁ তেতিয়াও ফোন কৰিম পাৰিলেও কৰি দিম বাৰু ঠিক আছে বাৰু হ'ব অঁ